হেল্লো ছুইগীত লাগিছেনে মোৰ অৰ্ডাৰ কেইটামান আছিলে মোক এটা পাষ্টা পিজ্জা লাগে আৰু এটা হোৱাইট চীজ পাষ্টা লাগে মোক অলপ সোনকালে লাগে দেই

আৰু এটা কথা আছিলে আপোনাৰ মোক ছচ আৰু যোনটো চীজ আছে অলপ বেছি পৰিমাণে মোক দিব

এনেই কিমান টাইম লাগিব ঠিক আছে ঠিক আছে মোৰ এড্ৰেছটো আপুনি নোট কৰি লওক মৰাণ সেউজপুৰ ঠিক আছে যিমান সোনকালে পাৰে সিমান সোনকালে কৰি দিব থ্যেংক ইউ